এই খবৰ ভাল আৰু তোমাৰ কেনেকুৱা চলি আছে এই বৰসবাহ পতা হৈছে তুমি আহিব লাগিব তাকেই নিমন্ত্ৰণ মই তোমাক দিয়াৰ কথা আছিলেই আমাৰ গাঁৱৰ মানে হয় হয় হয় এই আমাৰ সৰুকে আমাক আৰু গাঁৱৰ সমাজে দায়িত্ব এটা দিলে দায়িত্বটো আমি সুচাৰুৰূপে পালন কৰিব লাগিব আৰু এই দিনত আৰু কি আৰু আ আপোলোকৰ নিচিনাই আৰু দিনতটো নাম চলিবই ৰাতিলৈ আপোনাৰ আমি ভাওনা এখন পতাৰ ব্যৱস্থা অঁ শুনি আছোঁ শুনি আছোঁ দিনত মানে কি আৰু নাম সবাহ হ'ব আৰু হেল্ল' শুনিছেনে

অঁ হেল্ল'

হেল্ল' হেল্ল' হেল্ল' অঁ এতিয়া মানে আমি কি আৰু দিনত এই সবাহ এখন পতাৰ কথা আছে মানে নাম সবাহেই হ'ব আৰু তাৰ পিছত ৰাতিলে ভাওনা এখনৰ আমি ব্যৱস্থা কৰিছোঁ তাতে আপোনাৰ দুইটাতে দেখা পাম বুলি আমি আশা ৰাখিলোঁ আৰু মই আ আপোনাক নিমন্ত্ৰণ দিবলৈ যোৱাৰ কথা আছিলেই আপোনাৰ ঘৰত কিন্তু অকণমান এই ব্যক্তিগত কাৰণত যাব পৰা হোৱা নাই সেইয়াই আৰু কথা আৰু কিন্তু তাকে নিজেই তাকে তাকে সময় অনুসৰি আহিব আৰু আমাৰ কামতো অপল হাত উজান দিবহি লাগিব আপুনি অঁ আপোনালোকৰ তাতটো ভাওনা নাপাতেই আমাৰ ফালেই ভাওনা পাতে গতিকে আপুনি আহিব ভাল পাতিব ৰাম বিজয় পাতিছে অংকীয়াখন ভালেই পাব ভাওনা চাই অঁ নাই সমূহীয়াকৈ নাপাতে আমাৰ এতিয়া প্ৰথমখন গাঁৱে লগপাতি পাতিছে বাৰু আপুনি আহিব আপুনি আহিলে মই গোটেই ব্যৱস্থাটো কৰি দিয়া যাব বাৰু কিন্তু ঠিক আছে আপুনি আহিব দেই